কে পি চাৰ্ভিচ হয়নে আমাৰ এখন গাড়ী বুকিং কৰিবলগীয়া আছিলে আমাৰ গাঁৱৰ সকলোখিনি মিলি এটা খানা খাবলৈ যাম বুলি ভাবিছিলোঁ অহা মাহৰ পাঁচ তাৰিখে আমি খানা খাবলৈ যাম আমাৰ প্ৰায় প পঁচিছজনমান মানুহ যাব তাৰকাৰণে এখন বাছ হোৱা হ'লে ভাল আছিল যো যোৱাবাৰ আমি আপোনালোকৰ গাড়ীখনে লৈ গৈছিলো গুৱাহাটীলৈ গাড়ীখনৰ ড্ৰাইভৰজনো বহুত ভাল আছিল আৰু বহুত ঠাই চিনিও পায় সেইকাৰণে আপোনালোকৰ গাড়ীখনে লৈ যাম বুলি ভাবিছোঁ অহা মাহৰ পাঁচ তাৰিখে আমি গাড়ীখন পামনে